আমি স্বাস্থ্যৰ যতন মানে আমি আমি যিটো ভিটামিন ডিৰপৰা পাওঁ সেইটো আমি ভিটামিনটো ল'ব লাগে আমি ছালখনৰ কাৰণে আমি নিজৰ মানে ঘৰতে পোৱা যিটো আমাৰ হালধি ঘঁহোঁ হালধি সেইটো ঘঁহোঁ আমাৰ ছালখন মানে ভাল হৈ থাকিবৰ কাৰণে আৰু বিভিন্ন ধৰণৰ মানে বস্তু মানে ঘৰতে যেনে হালধি গাখীৰ আলু আলু পিচি তেনেকৈ মানে মিক্স কৰি যিটো আমি ঘঁহোঁ ছালখন ভাল হৈ থাকিবৰ কাৰণে আৰু স্বাস্থ্যৰ যতন মানে আমি খোৱা বোৱা যিটো আমাৰ মানে শৰীৰৰ আৰু স্বাস্থ্যৰ কাৰণে যিটো ভাল সেই মানে যতনটো আমি ল'ব লাগে সেই স্বাস্থ্যৰ যতন কাৰণে আমি যি যি যি মানে আমাৰ যিটো আমাৰ ব্যৱস্থা সেই ব্যৱস্থাটো আমি নিজেই মানে ঘৰতে ল'ব লাগে ব্যায়াম যিটো আমি ঘৰতে কৰিব পাৰোঁ সেই ব্যায়াম আমি কৰিব পাৰোঁ ঘৰতে আৰু মানে ঘৰতে যিটো আমি কৰিব পাৰোঁ আৰু সেই কথাটো আমি যিটো আমি জানোঁ সেই কামটো আমি ঘৰতে কৰোঁ আৰু যিটো আমাৰ ঘৰত যিটো বস্তু আছে সেই বস্তুটোহে আমি নিজৰ ছালখন আৰু নিজৰ শৰীৰ আৰু স্বাস্থ্য শৰীৰ মানে শৰীৰৰ স্বাস্থ্যৰ কাৰণে আমি যিটো আমি কৰোঁ সেই কামটো আমি ভালদৰে কৰিব লাগে স্বাস্থ্যৰ কাৰণে স্বাস্থ্যৰ কাৰণে আমি হালধি মানে এনেকৈ মিহলাই আমি খাব লাগে সেইটো ভাল হয় মানে হালধি মানে মানে সেইটো ফ্ৰেছ হৈ থাকে আৰু আৰু আজিকালি বহুত দামী দামী মানে বহুতো ধৰণৰ বিভিন্ন জেগাত মানে বহুতো চেলিব্ৰেটি মানে মানুহবিলাকে সেইবিলাক ক্ৰীম মানে সেই মানে লগাই ইউজ কৰি আছে সেইটো আমি মানে কৰিব বিচৰা নাই সেইটো কাৰণে আমি ঘৰতে যি মানে হালধি ঘঁহোঁ সেই হালধিটো আমাৰ কাৰণে বহুত ভাল ছাল ছালৰ কাৰণে আৰু খাবও লাগে সেই হালধি মানে মানে আৰু সেই যিটো হালধি হয় সেই হালধি আমি খাব লাগে আৰু ভিটামিন যিটো আমাৰ ভিটামিন ডি হয় সেই ভিটামিনটো আমি সেই ল'ব লাগে ভিটামিন ডি আমি স্বাস্থ্যৰ কাৰণে আমি বহুতো মানে ধৰণৰ অসুবিধা হয় কেতিয়াবা যিটো আমাৰ ঘৰতে কৰিব নোৱাৰোঁ বুলি ভাবোঁ কিন্তু আমি ঘৰতে সেই ব্যৱস্থাটো ঘৰতে থাকে সেই ব্যৱস্থাটো আমি ঘৰতে ল'ব পাৰোঁ আৰু যিটো আমি খোৱা বোৱা পানীটো পানী অলপ মানে সৰহকৈ খাব লাগে আৰু স্বাস্থ্যৰ কাৰণে ভাল আৰু আৰু হালধি আমাৰ মানে ভাল বহুতো ঘৰৰ যিটো হয় ঘৰতে কৰোঁ আমি ময়ো সেই হালধিটোৱে মানে ইউজ কৰি থাকোঁ হালধি মই খুব প্ৰায়ে ঘঁহোঁ মানে ছালৰ কাৰণে ভাল বুলি কয় সেইটো কাৰণে মই ঘৰতে আছে যেতিয়া আৰু ঘৰতে সেই হালধি আৰু ঘঁহি থাকোঁ যিটো আমি স্বাস্থ্যৰ আমি য'ৰ ত'ৰপৰা আমি কিছুমান আজিকালি বহুতো ধৰণৰ মানে স্বাস্থ্যৰ কাৰণে বহুতো ধৰণৰ আৰু এইবিলাক মানে কিবাকিবি ক্ৰীম হওক বা খোৱা বোৱা বেলেগ চিকেন বিৰিয়ানি এইবিলাক আমি খাব নালাগে অৱশ্যে কিন্তু আমি খাওঁ আৰু তথাপিও আমি যিটো ঘৰত যিটো আমাৰ যিটো বস্তু থাকে সেই বস্তুটোৰে মানে আমি যিটো আমি নিজেই কৰিব পাৰোঁ সেইটো ঘৰতে থাকে সেই ঘৰৰ যিটো কাম কামৰ যিটো আমি যি বস্তুটো সেই বস্তুটোৱে আমি মানে ঘৰতে যিটো আৰু আছে আৰু সেইটোৱে আৰু যিটো আমাৰ বিশেষকৈ হালধিটোৱে বেছিকৈ ইউজ কৰি থাকোঁ মই মানুহ মানে প্ৰায়ে হালধিটোৱে ইউজ কৰি কৰে আৰু চেলিব্ৰেটিবিলাকেতো আজিকালি মানে বহুতো ধৰণৰ বিভিন্ন ধৰণৰ মানে আজিকালি যিবিলাক ক্ৰীম মানে খোৱা বোৱা যিটো ওলাইছে সেই খোৱা বোৱাত মানে সেই বাহিৰৰ যিটো থাকে সেইটো আমি কিনি সেই মানে সেইটো আমি কৰিব নালাগে যিহেতু আমি ঘৰতে যিটো থাকে সেই ঘৰত থকাটোৱে আমি কৰিব লাগে বহুতো ধৰণৰ কথা মানে বস্তুৰে সেই বস্তুটো আমি ঘৰতে থাকেই সেই ভিটামিনটো যিটো ভিটামিন হয় সেই ভিটামিনটো আমি ল'ব লাগে আৰু আমি বহুতো মানে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে ঘৰতে ব্যায়াম কৰা হওক খোজকঢ়া ৰাতিপুৱা সোনকালে উঠি নিজৰ স্বাস্থ্যৰ কাৰণে ভাল শুই উঠি মানে সোনকালে অলপ পুৱাই উঠি অলপ উঠি কৰি ভালকৈ অলপ খোজকাঢ়ি মানে ঘূৰিব লাগে অলপ মাজে সময়ে অলপ দৌৰিব লাগে নিজৰ স্বাস্থ্যৰ কাৰণে আৰু ছালখনৰ কাৰণে আমি যিটো মানে দি হয় সেই ছালখনৰ প্ৰতি আমি লক্ষ্য মানে যিটো ৰাখিব লাগে আৰু আজিকালিতো বাহিৰৰ যিটো ক্ৰীম মানে বাহিৰৰপৰা ইউজ কৰি থাকোঁ সেই মানে যিটো ইউজ কৰিব নালাগে সেইটো আমি ঘৰতে যি আমাৰ হালধি ইউজ কৰোঁ সেই হালধিটোৱে আমি ইউজ কৰি থাকিব লাগে সেইটোৱেই আৰু আমাৰ স্বাস্থ্য মানে বহুত ভাল হৈ থাকে মানে হেল্ডি হৈ থাকে আৰু মানে বহুতো ধৰণৰ আজিকালি সেই চেলিব্ৰেটিবিলাক খুব প্ৰায়ে প্ৰায় নহয় মানে বহুতো মানে প্ৰায় বুলি ক'লেও বেয়া নহয় বহুতহে তেওঁলোকে সকলো বেলেগ ধৰণৰ মানে ঘৰৰ বস্তু ইউজ নকৰি কিনা বস্তুবিলাক ইউজ কৰি থাকে আমি সেই যিটো স্বাস্থ্যৰ যিটো আমি সেৱন কৰোঁ সেই স্বাস্থ্যটো আমি বাহিৰৰপৰা ল'ব নালাগে ঘৰতে যি বস্তু আমি তৈয়াৰ কৰি নিজেই কৰিব পাৰোঁ সেইটো আমি নিজেই ঘৰতে কৰিব লাগে সেইটোৱেই